ডাক টিকট মুদ্ৰা আৰু শিল সংগ্ৰহ কৰা এই চখটো বিগত বছৰে মোৰ হিচাপে বহুত বেছি বিক বিকশিত হৈছে কিয়নো এতিয়া আমি যি কথা আগতে নাজানিছিলো সেইখিনি আমি বহু মাত্ৰালৈ এতিয়া শিকিব পাৰোঁ কিয়নো আমাৰ লগত ইণ্টাৰনেটৰ ব্যৱস্থা আছে আমি যিকোনো বস্তু নেটত বিচাৰিব পাৰোঁ যিকোনো বস্তুৰে আমি সেইটো বিষয়ে আমি বহু কথা জানিব পাৰোঁ যি আগতে সম্ভৱ নাছিল আগৰ দিনত যেতিয়া এটা বস্তু জানিবলৈ আমি হ'লে হয়তো কথাটো গোটেই আমি নহ'লে বিশ্ববিদ্যালয় বা বিদ্যালয় সেইবিলাকত পঢ়িব লগা হৈছিলে নহয়তো কিবা এখন বেলেগ কিতাপ উলিয়াই পেলাই সেই বস্তুটো পঢ়িব লাগিব কিন্তু এতিয়া তেনেকুৱা নাই যিহেতু সেইকাৰণে এই চখটোৱে বহুত বেছি প্ৰভাৱ পেলাইছে চবৰে ওপৰত